দুই লাখ পঁচপন্ন হাজাৰ নশ তিনি চাৰি লাখ তেপন্ন হাজাৰ নশ ন পাঁচ লাখ বিছ হাজাৰ চাৰিশ তিনি দছ লাখ নব্বৈ হাজাৰ চাৰিশ এক পাঁচ লাখ তেইশ হাজাৰ নশ ন